হয় আমাৰ ওচৰত বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক কাৰ্য হয় আৰু আমাৰ কাষতে থকা বাসুদেৱ দেৱালয়টো বহুত ধৰণৰ মনোৰঞ্জনমূলক কাৰ্য হয় যেনে সভা তাতে বহুত ধৰণৰ কাৰ্য কাৰ্য হয় যেনে গায়ক গায়ক মাতে তাৰ পিছত আৰু বহুত ধৰণৰ প্ৰগ্ৰামবোৰ হয় আৰু তাতে বিহু অনুষ্ঠা বিহু অনুষ্ঠানো পাতা যায় যিহেতু বিহুতো আমাৰ সকলোৰে আপোন আৰু সে সেই অনুষ্ঠানৰ যোগেৰে আমি সকলোৱে আনন্দ পাওঁ আৰু সকলোৱে চাব যাওঁ